হেল্ল' শুনি আছোঁ কওক কোনে কৈছিলে অঁ হয় হয় হয় হয় অঁ অঁ অঁ অঁ আমাৰ ডিপাৰ্টমেণ্টৰে আছিলা ন অঁ তাকে অঁ অঁ কোৱাচোন অঁ কোৱা অঁ আছোঁ আছোঁ তুমি তোমাৰ অঁ এতিয়া তোমাৰ কিমান বছৰ হ'ল ৰিছাৰ্চ কৰা অঁ অঁ ঠিক আছে হয় হয় অঁ অঁ অঁ কোৱাচোন এতিয়া

অঁ তুমি পাট পলুটোতো তোমাৰ পা হেৰি এৰাপাত লাগে আকৌ আজিকালিতো চৰকাৰে বহুত তোমাৰ পলু পুহিবলৈ ঘৰ চৰো দিছে আৰু তুমি ছেৰিকালচাৰ হেৰি ডিপাৰ্টমেণ্টত গৈ অঁ নুনীটো নুনীটো অঁ অঁ অঁ অঁ তুমি নুনীটো কাৰণে নুনী নুনী পাত থাকে নহয় নুনী পুহিবলৈ পলু পুহিবলৈ আৰু ছেৰি অঁ ঠিক আছে অঁ ঠিক আছে অঁ ঠিক আছে অঁ